অ কোনে ক'লে কেনেকৈ অ কি ক'বলগীয়া

অ আপত্তি দিছেগৈনি ঘৰত আমি আমাৰ কেণ্টিঙত আমি ল'ৰা ছোৱালী সম এটা দুটা কাৰণে নবনাওঁ আমি ল'ৰা ছোৱালী সমভাৱে কোনোবা উচ্চ পৰিয়ালো আহিছে কোনোবা নিম্ন পৰীয়ালো আহিছে সেই পৰ্যায়ত আমি আমাৰ হোটেলখন চলাই আছোঁ যদি তাৰ ভিতৰতো কোনোবাই তেনেকৈ খাবলৈ ইচ্ছা কৰে

সেই আজিকালি মূল্যবোৰ বস্তুবোৰৰ সব বাঢ়ি গৈছেতো সেইকাৰণে আমি কেতিয়াবা দিবলৈ অসুবিধাও হয় এতিয়া বুলি কথা নাই ল'ৰা ছোৱালীক খাবৰ কাৰণেই আমিতো এই হোটেলখন চলাইছোঁ গতিকে এই হোটেলত সকলোৱে সুবিধা পাব লাগিব আমি যে একেটাকে খাবই লাগিব সেইটো বুলি নহয় আমি ভাবিছোঁ যে এটা চৰুতেই বনাওঁ ল'ৰা ছোৱালীখিনিক সময়মতে দিয়া খোৱাটো আমাৰ দায়িত্ব আমি খোৱাওঁ তাৰ ভিতৰতো যদি ল'ৰা ছোৱালী কোনোবা কিছুমানে হয়তো ঘৰত তাতকৈ উন্নত খায় কোনোবা পৰিয়ালত হয়তো লাল চাহেই খাই আহে সেইকাৰণে সেই কথাখিনি আমাক অৱগত কৰিব লাগিব তেতিয়াহে আমি এইখিনি আগবঢ়াব পাৰিম অ একেখিনি মিঠাইকে এতিয়া আমি আনি থৈছোঁ আৰু আমাৰ আনি দিব পৰা ব্যৱস্থা আছে বা আনি কৰি আমি ৰাখিছোঁও তেওঁলোকে ক'লেই হ'ল কথাটো বোলে নহয় মোক এটা যেনিবা পাঁচটকীয়া ৰাখি থৈছোঁ

গতিকে সেইটো পৰ্যায়ত তেওঁলোকে বিচৰামতে আমি দিয়াত আপত্তিতোনো কি আৰু আমি খুওৱা মানুহহে আমাৰ তেওঁলোকে এপইচা বেছি ধৰিব ধৰিলেও আমাৰ আপত্তি কৰিবলগীয়া নাই গতিকে তেওঁৰ ব্যৱসায় সমৰ্থ আছে অ সেইটো ভাবিহে আমি মানে এটা সমপৰ্যায়ত চলাই আছিলোঁ বাৰু কথাটো জনালে যেতিয়া ভালেই পালোঁ আৰু আমিনো বাৰু তেওঁলোকে যদি নকয়েই বোলে মই এইটো নাখাওঁ মোক এটা হেৰি বেলেগ দিয়ক বোলে অইন আছে নেকি তেওঁলোকেতো আমাক ক'ব লাগিব নহয় জানো

এতিয়া তেওঁ তেওঁৰ মতেই দিম ক'বহি আমাক অ তেতিয়া আপত্তি কৰিবলগীয়া নাই আমি দিম বিচৰামতেই দি দিম